হয় কওকচোন হয় কওকচোন হয় হয় মই আল্ট্ৰা এখন চলাই আছোঁ অঁ ৰিজাৰ্ভত যাওঁ কিবা আছিল নেকি

অঁ মোৰ মৰিগাঁও ডিষ্টিকে মৰিগাঁৱৰ পৰা অকণ আঁতৰত আৰু মৰিগাঁও ডিষ্টিকে

হয় অঁ মোৰ পাৰিব ত্ৰিছজনলৈকে পাৰিব সোতৰ অক্টোবৰ ন অঁ মোৰ চৈধ্য তাৰিখে এটা ৰিজাৰ্ভ আছে তোমাৰ কাজিৰঙা পোন্ধৰ ঠিক আছে পাৰিম সোতৰ তাৰিখে পাৰিম নাই নাই মোক ফোন কৰিলেই হ'ল মালিক আছে মালিকে এইবোৰ মানে হেৰি নকৰে আৰু ময়ে এইবিলাক চাওঁ ভাড়াটো দাদা এতিয়া কিমান টাইম লগাই বা ধৰ ক'ত ক'ত গৈ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ন যে ক'ত ক'ত যাব নিৰ্দিষ্ট এটা জেগাত গ'লেতো অলপ ভাড়াটো কমি আহিব কিন্তু আপুনি যদি গোটেই গুৱাহাটী যিমান মন্দিৰ আছে চাম বুলি কয় তেতিয়াতো মোৰ তেলটো বেছি খাই যাব ন গতিকে সেইটোৰ ওপৰত দামটো হ'ব আৰু এতিয়া ক'ত ক'ত যায় সাত হাজাৰত ক'ত হ'ব দাদা সাত হাজাৰতটো নহ'ব ওহোঁ নহ'ব ঠিক আছে ঠিক আছে হয় হয় দাদা আমাৰতো গাড়ীৰ ড্ৰাইভাৰ যেতিয়া আমি দিন ৰাত সমানেই চলাওঁ মানে যেতিয়াই টাইম পৰে আমি তেতিয়াই ওলাই গুচি যাওঁ হয় হয় কৰোঁ কৰোঁ কৰোঁ ঠিক আছে ফোন কৰিব মোক অঁ ফোন কৰিব জনাব হয় হয় হ'ব হ'ব হ'ব